আচলতে প্ৰত্যেকটা বস্তুত পাৰদৰ্শিতা পাবাক লাগি আমি যিটো আমাৰ কি বুলি কয় প্ৰেক্টিছ থাকবাই লাগব মানে আমি সদায় মানে প্ৰেক্টিছ কৰবাই লাগব সেই বস্তুটোৰ ওপৰত দক্ষতা আনবাৰ কাৰণে তেতিয়াহে আমাক মানুহে মানে পণ্ডিত বুলি ক'ব বা এক্সপাৰ্ট বুলি ক'ব এই গায়কীৰ ক্ষেত্ৰত বা গীতৰ ক্ষেত্ৰতো কথাটো ঠিক তেনেকুৱা সংগীত বুলি ক'লে গোটেই অকল গানতে সীমাবদ্ধ হৈ নাথাকে নাচ তবলা গোটেইখিনি সংযত হয় মানে ঠিক সেইদৰে গীতত পাৰদৰ্শিতা পাবলৈ হ'লে আমি বস্তুটো ভালকৈ অধ্য়য়ন কৰিব লাগিব গীতৰ ওপৰত কি কি থাকে শাস্ত্ৰীয় সংগীতৰ বহুত পুথি থাকে সেইবোৰ অধ্যয়ন কৰিলে মূল সুঁতিটো বিচাৰি পোৱা যায় যেনেকৈ অ আ ক খ আ কাৰ ই কাৰ নোহোৱাকৈ কোনো ধৰণৰ বাক্য ভালকৈ মানে শুদ্ধকৈ লিখিব নোৱাৰিম আ কাৰ ই কাৰ নোহোৱাকৈ তেনেকৈ গীতৰ ক্ষেত্ৰতো ক্লাছিকেলৰ ওপৰত মানে কিছু হ'লেও সাম্যক হ'লেও জ্ঞান নোহোৱাকৈ মানে আমি গীত গাব পাৰিম বেলেগৰ পৰা শুনি কিন্তু গীত ৰচনা কৰিব নোৱাৰিম বা সেই গীতৰ মানে যিটো মূলত জ্ঞান সেইটো ভাল দৰে মানে আহৰণ কৰিব নোৱাৰিম গতিকে অধ্যয়ন কৰিব লাগিব প্ৰত্যেকটা বস্তুটে অধ্যয়ন কৰিব লাগিব কোনো বস্তু অধ্যয়ন নকৰাকৈ আপুনি সম্পূৰ্ণ জ্ঞান লাভ কৰিব নোৱাৰে আৰু প্ৰেক্টিছ লাগিব সদায় ৰাতিপুৱা গধূলি আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব চৰ্চা কৰিব সংগীত চৰ্চা কৰিব লাগিব সংগীত চৰ্চাৰ বিষয় যিমানে চৰ্চা কৰিব সিমানে কণ্ঠ শুৱলা হ'ব আৰু সিমানে ভাল দৰে গাব পাৰিব আৰু শ্ৰুতাসকলেও শুনি ভাল পাব আৰু সিমানে সন্মান আৰু মৰম বুটলিবলৈ আৰু লগতে নিজৰো কণ্ঠটো সুললিত কৰিবলৈ আপোনালোকে সক্ষম হ'ব সিমানেই